ভাৰতৰ স্বাস্থ্যসেৱা প্ৰণালীটো আন দেশৰ সৈতে মই তুলনা কৰিব খোজা নাই কিন্তু মোৰ আশে পাশে যিবোৰ চিকিৎসালয় আৰু ক্লিনিক আছে সেইবোৰত এটা বস্তু অনুভৱ কৰিছোঁ যে চৰকাৰী চিকিৎসালয়বোৰত সুবিধা বহুত থকা স্বত্বেও আমাৰ বহুতে সেই সুবিধাবোৰ ল'ব পাৰা নাই তাৰ কাৰণটো হৈছে তাত বহুতখিনি প্ৰছিডিয়'ৰ মানে বহুতখিনি নিয়মৰ মাজেৰে মানুহবোৰ যাব লাগে কেতিয়াবা একো একোজন ডাক্টৰৰ সন্মুখত বহুত দীঘল শাৰী থাকে গতিকে সেই চৰকাৰী চিকিৎসালয়বোৰৰ সুবিধাটো বহুতে ল'ব পৰা ল'বলৈ সমৰ্থন হোৱা নাই আনহাতে যদি আমি ব্যক্তিগত ক্লিনিকবোৰলৈ যাওঁ তেতিয়াহ'লে তাত দেখোঁ যে তাত হয়তোবা দীঘৰ শাৰী নাথাকিব পাৰে কিন্তু তাত যিহেতুকে ধনৰাশিৰ পৰিমাণটো তাত বেছি হৈ যায় সকলোৰে কাৰণে সি মানে সকলোৱে সেইটোত তাক গ্ৰহণ কৰিব নোৱাৰে আৰু হাইজিনৰ কথাটো ক'বলৈ হ'লে হাইজিনৰ দিশৰ পৰা যদি স্বাস্থ্যৰ দিশৰ পৰা আমি চাবলৈ যাওঁ তেতিয়া আমি দেখোঁ যে চৰকাৰী চিকিৎসালয়বোৰত চৰকাৰে বহুতখিনি সুবিধা দিছে মানে ৰোগীৰ ৰোগীৰ সুবিধা হোৱাকৈ কিন্তু আমাৰ জনসাধাৰণে সেই সুবিধাবোৰ ল'ব পৰা নাই আৰু বহুত ক্ষেত্ৰত তেওঁলোকে লেতেৰাও কৰে যেনে ধৰি লওঁক প্ৰস্ৰাৱগাৰত তেওঁলোকে পানী ভালকৈ নাধালে যিটোৰ কাৰণে হাইজিনটো স্বাস্থ্যসন্মত হেৰিটো পৰিৱেশটো অনুকুল ৰখাত সি সহায় কৰা নাই আৰু কিন্তু চৰকাৰে এইক্ষেত্ৰত বহুতখিনি সুবিধা দিছে আৰু আজিকালি যিটো জেনেৰিক মেডিচিনৰ ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰে যিখিনি সুবিধা দিছে সেই সুবিধাখিনি সঁচাকৈ গ্ৰহণ কৰিবলগীয়া আৰু একে সেইখিনি সৰ্বসাধাৰণ মানুহে গ্ৰহণ কৰিব পাৰিলে বহুতখিনি স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বহুতখিনি আগুৱাই যাব বুলি ভাবোঁ এইখিনিতে এটা বেয়া দিশো আছে সেইটো হৈছে আমাৰ ইয়াত প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ ডাক্টৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ বহুত ক্ষেত্ৰত দৰৱ খাব পৰা সুবিধাটো আছে ব্যৱহাৰ কৰিব পৰা সুবিধাটো আছে সেই সুবিধাটো আচলতে হ'ব নালাগে যিটো আন দেশত নাই বুলি গম পাওঁ গতিকে উইডাউট প্ৰেছক্ৰিপশ্যনত দৰৱ খোৱাৰ ফলত তাৰ পৰা বহুতো বেয়া কিবা ঘটনা ঘটিব পাৰে তে এইটোৰ ক্ষেত্ৰত অলপ ভাৰত চৰকাৰ সাৱধান হোৱাটো প্ৰয়োজ মানে ভাৰত চৰকাৰখন সজাগ হোৱাটো সাৱধান নহয় সজাগ হোৱাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ